শিক্ষিত যুৱক যুৱতীয়ে শেহতীয়াকৈ আমাৰ অঞ্চলত খেতিৰ প্ৰতি আকৰ্ষণ হোৱাৰ কাৰণবিলাক হ'ল সাধাৰণতে চৰকাৰী চাকৰি কমি আহিছে সেয়েহে শিক্ষিত যুৱক যুৱতীসকলে অন্যৰ ঘৰত গৈ কামো কৰিব নোৱাৰে অন্যৰ দোকানত থাকি তলত তলত কাম মালিকৰ তলত কাম কৰিব নোৱাৰে গতিকে নিজৰ মাটি বাৰী আছে প্ৰযুক্তিবিদ্যাৰ যুগ আগৰ দৰে পুৰণি গৰু হালে হাল বাব নালাগে ম'হৰ হালে হাল বাব নালাগে গৰু হালে বালে বহুত দেৰি লাগে এতিয়া ট্ৰেক্টৰ ওলাইছে বিভিন্ন ধৰণৰ খেতি ধান খেতি ৰোৱা মেচিন ওলাইছে কটা মেচিন ওলাইছে কামবিলাক উজু হৈছে এজন দুজনেই বহুত খেতি কৰিব পাৰে আৰু তাৰ পৰা লাভৱান হৈছে সেয়েহে শিক্ষিত যুৱক যুৱতীয়ে খেতিৰ প্ৰতি তাৰোপৰি কিছুমান উদ্যান শস্যত যুৱক যুৱতীবিলাকে মন দিছে যেনে চাহ খেতি তামোলৰ খেতি মেহগনি নামৰ এবিধ গছ আমাৰ অঞ্চল মানে পুলি দিছেহি মেহগনি বহুত দামী গছ সাঁচি গছ এইবিলাকৰ পৰা বহুতো ইনকম হয় গতিকে যুৱক যুৱতীসকলে চাকৰিৰ আশা বাদ দিছে চাকৰিতকৈ ইয়াত পইচাটো বেছি পায় বিভিন্ন খেতি কৰি যুৱক যুৱতীসকলে উপাৰ্জন বেছি কৰিছে চাকৰিয়ালেনো কি মাহেকৰ মূৰত দৰমহাকেইটা পায় কিন্তু খেতিত আপুনি কিমান পাব সেইটো মানে গণতি কৰিব নোৱাৰি বহুত বেছি পায় খেতিত আৰু বিভিন্ন বস্তুৰ দাম বাঢ়িছে ধান খেতি কৰিলেও আজিকালি লাভ আছে ধানৰ চাউলৰ দাম বেছি আৰু চাউল ধান বিকিবও পাৰে ধানৰ পৰা চাউল উলিয়াইও আজিকালি শিক্ষিত নুব যুৱক যুৱতীসকলে মিলত মিল নিজেই লোন লৈ বেংকৰ পৰা লোন লৈ মিল তৈয়াৰ কৰিছে পেকেটিঙৰ ব্যৱস্থা কৰিছে নিজেও কৰিছে আৰু দুজনক কৰ্মসংস্থাপনো দিছে এনেকৈ তেখেতসকলে যুৱক যুৱতীসকলে আগবাঢ়ি যোৱা দেখা গৈছে চাকৰি যিমান হ'লেও লোকৰ তলত কিন্তু এই খেতিটো লোকৰ তলৰ নহয় খেতি কৰিও ভাল লাগে খেতি বিশেষকৈ যদি লহ পহকৈ বাঢ়ি অহা সৰিয়হডৰা দেখিলে মনতে ভাল লাগে ধান খেতি ধানডৰা দেখিলে ভাল লাগে যেতিয়া ধান পকে আৰুৱেই ভাল লাগে সেই ধান খেতিৰ দ্বাৰা আমাৰ যুৱক যুৱতীহঁতে আগবাঢ়ি গৈছে গতিকে যুৱক জ্যোতি যুৱক যুৱতীসকলে শিক্ষা গ্ৰহণ কৰি এই খেতিত লগা আমাৰ অঞ্চলত বেছি দেখা